কামৰূপ মহানগৰখন অসমৰ ভিতৰত এখন চ'বতকৈ উন্নত জিলা আৰু সেইকাৰণে ইয়াত শিক্ষা আৰু নিযুক্তি আনবোৰ আনবোৰ জিলাতকৈ অলপ বেছি হৈ থাকে আৰু সকলো সুবিধা ইয়াতে পোৱা যায় আপোনাৰ শিক্ষাতে কওক বা আপোনাৰ নিযুক্তি ক্ষেত্ৰটো সকলো আমাৰ যুৱক যুৱতীসকল ইয়ালৈ আহিবলৈ সুবিধা পায় আৰু ইয়াতে সুযোগো পায় তো সেইকাৰণে মই ভাবো কামৰূপ জিলাখন শিক্ষা নিযুক্তি এইবোৰ সকলো ক্ষেত্ৰতে আন আন জিলাতকৈ আগবঢ়া